দাদা আপুনি কাইলৈ কিমানমান টাইমত পাবহি পাৰিব মানে অলপ সোনকালে যাব লগা আছিল মই এয়াৰপৰ্ট পাবগৈ লাগিব পাৰিলে অকণমান সোন সময়মতে আহিব পাবলৈ আপুনি চেষ্টা কৰিব